অঁ হেল্ল' অঁ হয় কোৱাচোন কোন তুমি কোনে কৈছা তুমি শুনিছা

ঠিকে আছে তাৰপৰা মোৰ এতিয়া মোবাইলতে কৰি দিছোঁ হ'বনে অঁ আহোমৰ প্ৰথম ৰজাজনৰ নামটো জানাই চুকাফা আহোম ডাইনেষ্টীয়ে অসমত ছশ বছৰ ৰাজত্ব কৰিছিলে আহোমৰ মুঠ ছাব্বিছজন ৰজা আছিলে আৰু ৰজাসকলৰ উপৰিও ৰজাসকলটো বীৰ আছিলেই আৰু বীৰ সেনাপতিসকলো আছিলে লাচিত বৰফুকন এক নম্বৰ হয় হয়নে লাচিত দিৱস এতিয়া পালন কৰি গৈছোঁ আমি এতিয়া নতুনকৈ নৰেন্দ্ৰ মোদীয়ে যোৰহাটত লাচিতৰ মূৰ্তি ফিটা কাটিছেহি থাকা

তাৰপিছত আৰু কিবা কুৱেশ্য়ন আছেনি তোমাৰ অঁ মোগল আৰু আহোমৰ মুঠ সৰ্বমুঠ সোতৰখন যুদ্ধ লাগিছিলে আৰু কিন্তু মোগলে আহোমক পৰাস্ত্ৰ কৰিব পৰা নাছিলে অসমক দখল কৰিব পৰা নাছিলে আৰু মোগল আৰু আহোমৰ শেষত যুদ্ধখন কোনখন জানা নাই সেইখন হৈছে ইটাখুলিৰ ৰণ সেইখনেই মোগল আৰু আহোমৰ শেষৰখন যুদ্ধ হয় আৰু তাৰপিছত আহোমে মোগলে মানে অসমক আ আক্ৰমণ কৰিবলৈ অহা নাছিলে আৰু

আৰু অসম দিৱক যে আমি পাতো সেই অসম দিৱ কাৰ নামত পতা হয় চুকাফাৰ দুুই ডিচেম্বৰ তাৰিখে যে আমি অসম দিৱস পাতোঁ চুকাফাৰ স্মৃতিত আমি অসম দিৱস পাতোঁ বা চুকাফাৰ দিৱস বুলিও ক'ব পাৰোঁ আমি বুজি পালা ঠিক আছে হ'ব দিয়া